আমাৰ অঞ্চলত বহুকেইখন সাপ্তাহিক বজাৰ বহে ঠাই অনুসৰি তাৰে ভিতৰত এখন শস্য বজাৰ বৰ বিখ্যাত এই বজাৰখনৰ নাম হ'ল বালিজন বুধবৰীয়া বজাৰ এই বজাৰখন বিশেষকৈ জনপ্ৰিয় হোৱাৰ মূল কাৰণ হ'ল ইয়াত যিসমূহ শাক পাচলি পোৱা যায় সেইসমূহ সতেজ যিহেতু পাহাৰৰ পৰা পাচলিবিলাক অনা হয় সেয়েহে সতেজ হৈ থাকে আৰু এনে সতেজ পাচলি মূল্য যিমানেই হওক বিক্ৰী হৈ যায় কাৰণ এই শাক পাচলিবিলাক পোৱা যায় কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আচলতে পাহাৰীয়া অঞ্চলৰ শাক পাচলিবিলাকত যিবোৰ সাৰ ঘৰতেই পোৱা সামগ্ৰীৰে তৈয়াৰ কৰিব পাৰি তেনেধৰণৰ সাৰেই প্ৰস্তুত কৰা হয় পাহাৰীয়া অঞ্চলত পোৱা কিছুমান শাক পাচলি যেনে কলডিল ঢেকীয়া কলমু জিকা ভোল কচু আলু ইত্যাদি এই বজাৰত সকলো শাক পাচলিৰ মূল্য সুলভ লগতে এই পাচলিবিলাক কম দামতো কিনিব পৰা যায়